দৌৰৰ ফলত মানুহৰ চিন্তাশীলতা আৰু মানুহৰ চিন্তা শক্তি বৃদ্ধি হয় ফলত বৃদ্ধি হোৱাৰ ফলত মানুহে দৈনিক কচৰত কৰিবলৈ মানুহ আগ্ৰহী হয় আৰু কচৰতে মানুহক কচৰতে মানুহক বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা দূৰাৰোগ্য ৰোগৰ পৰা মানুহক আঁতৰাই ৰাখে আৰু সেইবিলাকক মানুহৰ পৰা সেইবিলাকক মানুহৰ বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বাবে সহায় কৰে চ' মানুহ যদি সদায় দৌৰি থাকে মানুহে যদি দৌৰি থাকে তেতিয়াহ'লে মানুহৰ চিন্তা শক্ৰি চিন্তা শক্তি অধিক বৃদ্ধি হয় আৰু এই চিন্তা শক্তিয়ে মানুহে নতুন নতুন নতুন নতুন জ্ঞান আহৰণ আৰু নতুন নতুন অধ্যয়নত সহায় হয়